অঁ অঁ ভন্টী এইয়ে বিয়া খাবলৈ ওলাইছা নেকি অঁ মই ওলাইছোঁ আকৌ বিয়ালৈ তুমিও ওলোৱা আকৌ এই কাপোৰ বাৰু কি পিন্ধিবা বা বিয়াৰ বতৰ লগতে খৰালি নহয় ভাল কাপোৰে অঁ মই এই পাহ মই সেই পাটৰ যোৰা এটা আছে অলপ হেৰি হৈছে আৰু তেনেকুৱাকৈ পিন্ধিব লৈছোঁ পাটৰ এযোৰকে অঁ তাৰপিছতে আৰু হেৰি নহয় প্ৰেজেন্টটো আনিলা নাই বাৰু অঁ অঁ অঁ মই সেই আজি ৰাতিপুৱা প্ৰেজেন্টটো অনোৱালোঁ ককায়েৰাক বুজিছানে ভাল প্ৰেজেন্ট এটাই লৈছোঁ আৰু দিয়াচোন এই ধৰ্মেশ্বৰ গগৈৰ পুতেকৰ বিয়া বৰবিয়া আছিলে যে সেইকাৰণে আৰু আমাৰ ককাইদেউ সম্বন্ধীয় হয় গতিকেলৈ ভাল প্ৰেজেন্ট এটা ল'বই লাগিব দিয়াচোন সোনকালে আহিবা দেই মই ওলাইছোৱে ঠিক আছে